পঢ়া শুনা মই ক মানলৈকে গৈছিলোঁ স্কুলত দেউতাই ঘূৰাই লৈ আহিলে বোলে স্কুল গ'লে বোলে গৰু কোনে গৰুবোৰ কোনে চাব ঘৰ কোনে চম্ভালিব তেনেকুৱা কথা কৈ দেউতা পঢ়িব নিদিলে যদিও মন আছিল পিছত ডাঙৰ হোৱাৰ পিছত নিজে নিজে অলপ অ আ ক খবোৰ শিকিব চেষ্টা কৰিছিলোঁ এ বি চি ডিখিনি ইংলিচত জানোঁ বাৰু অলপ চলপ কিন্তু তাতকৈ বেছি ভাগ্যত নাই আৰু সেইখিনিয়ে আৰু এতিয়া ল'ৰা ছোৱালীয়ে পঢ়িছে ডাঙৰ ডিগ্ৰী এম এ ও কৰিলে ইহঁতে এইখিনিয়ে সেইখিনিয়ে মোৰ পঢ়া বুলি ভাবি লৈছোঁ আৰু জীৱন সেইখিনি যে কৰিব পাৰিলোঁ